অঁ হেল্ল' অঁ অঁ মই এতিয়া বসুন্ধৰা ত' আপুনি ক'ৰপৰা কৈছিলে বাৰু লখিমপুৰ আজাদ ন অঁ আমাৰ ওচৰৰ অঁ এই হেৰি নামটো কি আছিলে আপোনাৰ দ্বীপৰাজ বৰা ঘৰ আপোনাৰ ঠাই ঠাইৰ নাম কওক ৰাজখোৱা গাঁও ওচৰতে দেখোন অঁ হেৰি অঁ ডকুমেণ্ট তোমাৰ কিমানমান হ'ল বাৰু তোমাৰ বসয়টো আঠাইছ বছৰ অঁ মাটি মানে তোমাৰ কি মাটি হেৰি কৰিবা ন তোমাৰ নামলে নামজাৰি কৰিবা নে কি অঁ অঁ অঁ অঁ তোমাৰ এতিয়া কাৰ নামত থাকিলে ককা নম্বৰত আছেনে নে দেউতাৰ নামত আছে দেউতাৰ নামাৰ আছে ন অঁ অঁ খাজানা দেউতাই এতিয়া দেউতাৰ নামত আছে দেউতাই দি আছে ন তেনেহ'লে তোমাৰ বিশেষ সিমান হেৰি চিন্তা কৰিব নালাগিব তোমাৰ ভোটাৰ কাৰ্ড পান কাৰ্ড এইবোৰ চব হেৰি ডকুমেণ্টছ ঠিকে আছে নহয় অঁ তোমাৰ খাজানা তোমাৰ এইটো তোমাৰ এতিয়া পঁচিছ ন তোমাৰ পঁচিছত বাৰু এতিয়া তোমাৰ চৌবিছৰ চৌবিছটো ক্লিয়াৰ আছে নাই সেইটো বাৰু নিদিলেও তুমি এটা কাম কৰিবা তুমি ফেব্ৰুৱাৰীত যেতিয়া কৰিবা তুমি জানুৱাৰী মাহটো ক্লিয়াৰ কৰি দিলেই হ'ল অঁ শুনা তুমি জানুৱাৰী মাহৰ খাজনাটো ক্লিয়াৰ কৰি তোমাৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড তোমাৰ মানে খাজানা ৰিচিপখনটো ক'লোৱেই ন তাৰ পিছত তোমাৰ হেৰিয়ৰ খাজানাত নহয় নহয় তোমাৰ দেউতাৰ নামৰ দেউতাৰ নামত থকা খাজানাখনেই হৈ যাব অঁ কাৰণ তুমি খাজানাখন দিছা তোমাৰ দেউতাৰ নামত আছে দেউতাৰ নামৰপৰা তোমালৈ ট্ৰাঞ্চফাৰ কৰিবাহে কৰাটো নাই অঁ কৰিবলৈহে তোমাৰ অঁ কৰা কৰিবলৈ তোমাৰ দেউতাৰ নামত চালেও হ'ব অঁ তোমাৰ মই মাটিডোখৰ এনেই কোন জেগাত আছে বাৰু ৰাজখোৱা গাঁৱতে আছে নে কি এই ফিল্ডখনৰ চাইডত নেকি তেনেহ'লে তোমাৰ এইটো মাটি পট্টা হৈ আছেনে নে একচনীয়া মাটি পট্টাই ন তেনেহ'লে বাৰু ইমান দিগদাৰ নাই অঁ তুমি এটা কাম কৰিবা তুমি কাইলৈ মোৰ মই এতিয়া এফালে আহিলোঁ মানে মই ঘৰত নাই তুমি মোক কাইলৈ ফোন এটা কৰিবা পাৰিলে তুমি মোৰ ঘৰটো চিনি পোৱাই অঁ মোৰ ঘৰলৈ এপাক আহিবা মানে কি হ'ল

জৰিটুপ জৰিটুপত অঁ জৰিটুপত চিনি পোৱা মই তোমাৰ অঁ বিমলৰ ল'ৰা হয় নহয় তুমি অঁ তোমালোকৰ অঁ অঁ ইমান চিন্তা কৰিবলগীয়া একো নাই তুমি আগত তুমি অনলাইনটো কৰি থ'বা খালী আমি অঁ ঠিক আছে বসুন্ধৰা অনলাইনটো কৰি ল'বা ঠিক আছে অঁ হ'ব দিয়া অঁ